নিজৰ ঘৰখনৰ ভিতৰৰ অৱস্থাখিনিৰ লগতে বাহিৰৰ অৱস্থাখিনি পৰিস্কাৰ কৰি ৰখাটোৱেই স্বাস্থ্য়সন্মত পৰিৱেশ বুলি মই ক'ব পাৰোঁ আমাৰ ঘৰৰ কি হয় আপোনাৰ গোটেই বাউণ্ডেৰীটো তেনেকৈ ইমান লেতেৰা নাই ক'তো মানে নলা নৰ্দমা নাই সকলোধৰণৰ চাফ চিকুণতা আছে গোটেই বন চন চুৰুকি গোটেই চাফ চিকুণতা আছে তাৰ বাহিৰেও যিবোৰ এ বজাৰৰ পৰা অনা পলিথিন পেলনীয়া সামগ্ৰী কাগজ পাতি অদৰকাৰী যিবিলাক বস্তু আছে সেই বস্তুবোৰ মোৰ বিচাৰি কৰি একলগ কৰি গোটেইসোপা জুই লগাই কৰি পুৰি পেলোৱা হয় লগতে সেই ছাঁইখিনি আকৌ গাঁত খান্দি মানে পুতি থোৱা হয় তাৰ বাহিৰেও গোটেই বাউণ্ডেৰীটোত নিমগছ আছে আমাৰ নিমগছ লগোৱা আছে কমেও দহজোপা মান নিমগছ আছে গোটেই বাউণ্ডেৰীৰ চুকে চুকে লগোৱা আছে নিম গছ আৰু নিম গছৰ যিটো বতাহ নিমগছৰ পৰা অহা যিটো গোন্ধ সেই গোন্ধটো মই ভাবোঁ মানুহৰ স্বাস্থ্য়ৰ বাবে বহুত ভাল হয় বহুত বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে তাৰ বাহিৰেও বহুতো ধৰণৰ গছ গছনি আছে নিমপাতৰ পৰা আদি কৰি আপোনাৰ পাইন গছ আছে তাৰপাছত ঘৰৰ সন্মুখত কিছুমান ঔষধিজাতীয় গছ আছে কিছুমান ফুলৰ বাগান এখন ৰখা হৈছে ঔষধি গছ বুলি ক'লে কি হয় আপোনাৰ তুলসী হওক কিবা ধুনীয়া ফুলৰ গোন্ধ হওক কাবেৰী কাঞ্চন ভাল ভাল ফুলৰ গোন্ধ যিবোৰৰ পৰা আমাৰ মনটো ভাল হৈ উঠে বা স্বাস্থ্য় হৈ উঠে মন মনৰ স্বাস্থ্য়টো শক্তিশালী হৈ উঠে সেইবাবে কিছুমান স্বাস্থ্য়সন্মত গছ পুলি ৰুৱা হয় মানে কিছু অংশৰ কথা ভাবি কিছুমান সতেজ গছপুলি ৰুৱা হয় ঔষধি গছ তাৰ বাহিৰেও কোনো পানী চানি জমা নহ'বৰ বাবে গোটেই আমাৰ ঘৰৰ বাউণ্ডেৰী ভেঁটীটো গোটেই ওখ হয় আৰু পানী জমা হোৱাৰ কোনো চান্সেই নাই কোনো মানে সু সুযোগেই নাই পানী তেনেকৈ জমা নহয় বৰষুণ পৰিলেও তাৰ বাহিৰেও আপোনাৰ পাছফালে গোটেই গছ গছনিৰে ভৰা গোটেই প্ৰাকৃতিক সৌন্দৰ্য্য়ৰে ভৰপূৰ লেট্ৰিন বাথৰুম এই সকলোবোৰ ধুনীয়া চাফ চিকুণতা কৰি ৰখা হয় প্ৰতিদিনে ভালকৈ কলৰ পাৰত কোনো ধৰণৰ শেলাই চেলাই গজিব দিয়া নহয় তাত কি কয় এইটো পাউডাৰটো আপোনাৰ ব্লিচিং পাউডাৰ মৰা হয় সদায় দুই তিনিদিনৰ মূৰে মূৰে চাফা কৰা হয় পাকঘৰটো বহুত চফা কৰা হয় পাকঘৰ চাকঘৰবোৰ ঘৰত তেনেকৈ মকৰাজাল চকৰাজাল দিয়া নহয় বহুত চাফ চাফ চিকুণকৈ ৰখা হয়